অ' চন্দ্ৰমা কি কৰি আছা মই এনেই বিচনাতে পৰি আছো বাহ এই বৰষুণৰ বতৰত জুবিন গাৰ্গৰ গান পিছে কোনটো গীত শুনি আছানো অ' একদম পুৰা অনুভৱী হৈ গৈছা নহয় জানো সঁচাকৈ দেই জুবিন গাৰ্গৰ গীত বুলিলে আৰু ক'বই নালাগে সঁচাকৈ আৰু ভাষাবোৰো ইমান স্পষ্ট সঁচাকৈ দেই মানুহজনে যে এনেকৈ অসমবাসীৰ কাৰণে ধুনীয়া ধুনীয়া গীত উপহাৰ দি যাওক নহয় জানো সঁচাকৈ ঠিক আছে দিয়া তুমি গীত শুনা আৰু বুইছা মই এতিয়া ৰাখিছোহে ঠিক আছে দিয়া ৰাখিছো এতিয়া